এই অঞ্চলটোত হিন্দু আৰু মুছলমান আৰু বেলেগ ধৰ্মীয় লোক আছে আৰু তথাপিও ইয়াত ধৰক কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন আজিলৈকে হোৱা নাই কাৰণ সকলো ধৰ্মীয় লোকেই আমাৰ মিলা প্ৰীতিৰে বসবাস কৰি আহিছে আৰু ইয়াত পুৰুষ মহিলা সকলো একতাৰে জড়িত হৈ আছে